আমি গাঁৱলীয়া মানুহ মই চিলাই বা তাঁতখন বওঁতে মোৰ যথেষ্টখিনি অসুবিধা হয় মই বিশেষকৈ মোৰ অকলশৰীয়া মানুহ মই অকলশৰীয়া মানুহৰ কাৰণে মানে কি হয় তাঁতখন লগোৱাৰ লগালোঁ লগোৱাৰ পাছত মানে মই সদায় মই সময়মতে তাঁতখন ব'বলৈ নাপাওঁ বোৱা নহয় মোৰ ব'বলৈ অসুবিধা কিছুমান হয় যেনে মোৰ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব লাগে সময়মতে মই তাৰ ওপৰঞ্চি আকৌ কি হয় মোৰ ঘৰৰ বেমাৰ আজাৰ অসুখ বিসুখ এইবিলাকতো আছেই ঘৰৰ বাহিৰ কামবিলাকতো আছেই তাৰপৰা মানে আমাৰ মানে কি হয় এই যে তাঁতখন লগোৱাৰ লগাওঁতে কেতিয়াবা মানে কি হয় আমি পকুৱা সূতা লগাওঁ দীঘলকৈ লগাওঁ মই ধৰ দহখনমানকৈ লগাওঁ গামোচা ল'লে বিছখনমানকৈ লগাওঁ তেতিয়া মানে পকুৱা সূতা ভৰে মানে পাক মাৰি ধৰে তেতিয়াও মানে মোৰ অসু হেৰি অসুবিধা হয় তাৰপৰা যেতিয়া মানে মই এই লগাই যে শালত তুলিলোঁ বৰ তুলিলোঁ বৰ তোলা বৰ যে তোলোঁ বৰ তোলে আমি আকৌ ভৰিয়েহে এনেকৈ ধৰা হেণ্ড হেণ্ডলুম বা নহ'লে আমি মাটিশালত বওঁ আমাৰ আমাৰ মানে কি হয় এইবিলাকত মানে হাতেহে ব'বলগীয়া হয় মেচিনততো নবওঁ সেইকাৰণে মোৰ মোৰ মানে সেই কিছুমান ক্ষেত্ৰত অসুবিধা হয় মোৰ বিশেষকৈ এতিয়া তাঁতখন সময়মতে বাব ব'বলৈ নোৱাৰা মূল কাৰণটো হ'ল কি ল'ৰা ছোৱালী কি কয় কেতিয়াবা বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰ হ'লে মানে তেতিয়া মানে কি হয় ল'ৰা সেই তেতিয়া মই তাঁত ব'ব নোৱাৰোঁ আকৌ কেতিয়াবা মানে মাজে মাজে বহুত দিন থাকিলে মানে সূতাবিলাক পচিও যায় তেতিয়া সূতাবিলাক ছিগে কেতিয়াবা মানে কি হয় তোমাৰ হেৰি সেই পোকেও কেতিয়াবা বহুত দিন থাকিলে মানে কুটি দিয়ে তেতিয়া সূতাবিলাক ছিঙিবলগীয়া হয় আৰু বিশেষকৈ আমি বাঁহৰ বাঁহৰ ৰাঁচত বওঁ বাঁহৰ ৰাঁচত ব'লে মানে কি হয় যিবিলাক মানে বাঁহৰ যদি ৰাঁচখনৰ যদি মিহি নহয় কাঠিবিলাক তেতিয়া মানে সেই ৰাঁচখনে সূতাবোৰ ঘন হ'লে মানে সূতাবোৰ ছিঙে তেতিয়া ঘনাই ঘনাই ব'ব জোৰাই থাকিব লাগে আমাৰ বিশেষকৈ মোৰ মানে তাঁত এটা এবাৰ আমাৰ মানে শহুৰ দেউতাৰ গা ভাল নাইকিয়া হ'ল তেওঁৰ লগত যাবলৈ ঘৰত কোনো মানুহেই নাই মই আকৌ তেওঁক নি পিনে বহুত দিন থ'বলগীয়া তেওঁৰ লগত গৈ পেলাই থাকিবলগীয়া হ'ল সেই যে থাকিলোঁ পাঁচ ছয়দিনমান মোৰ এনেই তাঁতখন ক্ষতি হ'ল তাৰ পাছতে আকৌ ল'ৰা ছোৱালীৰ যেতিয়া পৰীক্ষা হয় সেই পৰীক্ষাৰ টাইমত মই সময়মতে তেহেঁতক পঢ়াৰ কাৰণে সময় দিব লাগে সেই সময় দিবলৈ যাওঁতে তেতিয়া মোৰ সেই কি কয় তাঁতখন মই ব'ব নোৱাৰোঁ আকৌ মোৰ ল'ৰা ছোৱালীখিনি থওঁতে আকৌ আলহী অতিথিবিলাক বিশেষকৈ আমি আমাৰবিলাকৰ ঘৰত আলহী অতিথিবিলাক ঘনাই আহি থকা হয় সেই আলহী অতিথিক শুশ্ৰুষা কৰিবলৈ হ'লে মানে দুদিন তিনদিন মোৰ তাঁতবোৰ তাঁতৰ ক্ষতি হয় তাৰপৰা কিছুমান আকৌ কিছুমান আকৌ এনেকুৱা কিছুমান হয় কেতিয়াবা ধৰা ধৰক মোৰ মোৰ নিজৰে অসুখ বিসুখ হয় আৰু মোৰ ভৰিটো আজিকালি অকণমান বয়সো হৈছে দেখি মোৰ ভৰিটো অকভমান বিষো হয় সেইকাৰণে মই সময়মতে তাঁতখন ব'ব নোৱাৰো আকৌ সেইবোৰ ভৰি বিষটো গোচা ভাল নহয় মানে সেই তাঁতখন আকৌ সেইকেইদিনো বন্ধ হৈ থাকে আকৌ বিশেষ আকৌ আমি গাঁৱলীয়া মানুহ যে সেইটো কাৰণে কি হয় আমাৰ ইয়াত বাৰিষা দিনত পানী হয় পানী হ'লে সেইভাগেও মোৰ তাঁতখন ব'বলৈ থাকি যায় বহুত অসুবিধা হয় সেই এইবোৰ কাৰণে মানে মোৰ তাঁত বোৱাত অকণমান বাধাও আহি পৰে আকৌ কেতিয়াবা মোৰ কেতিয়াবা মোৰ নিজৰ মিতিৰ কুটুম গাঁৱৰ বিয়া বাৰু সেইবিলাকতো মোৰ মানে যাবলগীয়া হয় অকলশৰীয়া মানুহৰ কাৰণেই মানে মোৰ সেই আকৌ তাঁতখন তেনেকৈ ক্ষতি হয় সেইকাৰণে মোৰ তাঁতখন বওঁতে কেতিয়াবা হয়তো বহুত দিন লাগি যায় হয়তো য'ত নেকি দুমাহত শেষ হ'ব লাগে সেইখন হয়তো মোৰ তিনি চাৰি মাহ কেতিয়াবা লাগি লাগি যায়